আমাৰ ওচৰ চুবুৰীয়া আদহীয়া লোকসকলে সাধাৰণতে তাচ খেলি থকা দেখিবলৈ পাওঁ আৰু কেৰম ব'ৰ্ড খেলে আৰু মাজে মাজে কিছু লোকসকলে লুডু খেলাও দেখিবলৈ পাওঁ আৰু কিছুমান লোকে নিজৰ ম'বাইলতে কিছুমান কেণ্ডী ক্ৰাছ টেম্পল গ্ৰাউণ্ড আদি এনেকুৱা গেমবোৰ খেলিবলৈ খেলি থকা দেখা পাওঁ